হয় মই ডাইনিংখন আমাৰ বিশ্বনাথ চাৰিআলিৰ পৰাই আনিছোঁ হয় ডাইনিংখন বিশ্বনাথ চাৰিআলিতে বনাইছে নতুনকৈ খুলিছে কাঠৰ বস্তু বনোৱা দোকান এইখন দোকানখন নতুন যদিও বৰ ধুনীয়া বস্তু বনায় তেওঁলোকে আপুনি তাত গৈ পেলাই ল'ৰাকিজনৰ ব্যৱহাৰো বৰ বিশেষ ভাল পাব বৰ ধুনীয়া ব্যৱহাৰ তেওঁলোকৰ

মোৰ ডাইনিংখনত আপোনাৰ ওপৰত গ্লাচ লগোৱা আছে হয় আপুনি যি ধৰণে ক'ব তেওঁলোকে তেনেকৈ বনাই দিব ডাইনিংখন হয় আপুনি যদি মাজত জলকীয়া নিমখ কিবা থ'বৰ বাবে বক্স বনাই দিবলৈ কয় গতিকে তেওঁলোকে তেনেকেই বনাই দিব মোক বনাই দিছে মই যি ধৰণে কৈছোঁ তেওঁলোকে তেনেকেই হয় বহুত ভাল লাগিলে মই আপোনাৰ যোনটো ইষ্টেণ্ড হয় ডাইনিংখনৰ সেইটো ম'ৰা চৰাই ঠেঙৰ দৰে বনাবলৈ কৈছিলোঁ হয় আপুনি ধৰক চাহপাত গছৰ যদি মূঢ়া দি পেলাই বনাব বিচাৰে আপোনাক তেনেকেও বনাই দিব বৰ ধুনীয়া ব্যৱহাৰ তেওঁলোকৰ হয় মোৰ পৰা বৰ বিশেষ লোৱা নাছিল মোৰ পৰা মাত্ৰ তিনি হাজাৰ টকা এটা লৈছিলে কিন্তু তিনি হাজাৰ টকাটো চাই পেলাই মই ডাইনিংখন বহুত উন্নত পাইছোঁ তিনি হাজাৰ টকাটো চাই পেলাই সেইটো বস্তু অইন জেগাত আপুনি নেপাব ডাইনিংখন বৰ ধুনীয়া বহুত ভাল লাগিল তেওঁলোকৰ তাৰ পৰা আনি আৰু ডাইনিংখনৰ যোনটো চেগুন কাঠৰ দিছে চেগুন কাঠৰ ডাইনিং আপুনি ইমান কম দামত নাপায় হয় বহুত ভাল লাগিল আপুনি যাব তাৰ পৰাই আনিব ডাইনিংখন বহুত ভাল পাইছোঁ মই হয় ঠিক আছে হ'ব দিয়ক